বাহিৰৰ হোটেল আৰু ধাবাত খাই এইকাৰণেই ভাল লাগে কাৰণ ঘৰততো সদায় মাৰ হাতৰ হাতেৰে বনোৱা খানা খায়েই থাকোঁ কিন্তু কেতিয়াবা মাজে সময়ে বাহিৰত বনোৱা খানা খাবলৈও মন যায় সেইবাবে হোটেল আৰু ধাবাত খাই ভাল লাগে আৰু তাত বিভিন্ন ধৰণৰ ভেৰাইটি ডিছ পোৱা যায় বিভিন্ন ধৰণৰ ৰেচিপি কাৰণ ঘৰততো প্ৰায় সীমিত থাকে ৰেচিপিবিলাক কিন্তু হোটেল বা ধাবাত বিভিন্ন ধৰণৰ আপুনি যি মন যায় তাকে খাব পাৰে সেইবাবে খাই ভাল লাগে